অঁ কোনে কৈছে অঁ হয় কওকচোন অঁ আপুনি কোনদিনাখন নিচিলে বাৰু অঁ আচলতে মই নাছিলোঁ চাগে সেইটো সময়ত হয় নাই বাৰু কোনোবা বেলেগে দিছিলে নেকি অঁ আচলতে মানে কি হ'ল কেতিয়াবা থাকি যোৱা মাংস মানে এনেকৈ আমি ফ্ৰিজতে ভৰাই থৈ দিয়া থাকে মানে পেলাবলৈ পাহৰোঁ চাগে সেইয়া চাগে ভূলতে গুচি গ'ল নেকি তেনেকুৱাহে লাগিছে মই বাৰু সুধিম আপুনি বেয়া চেয়া নাপাব আৰু মানে আকৌ আহিব বাৰু মই মানে হেৰি আপুনি আজি আহি লৈ যাবহি নখোৱাটো নিবিচাৰোঁ আপোনাৰ এতিয়া পইচা দি কিনিছে ন বস্তুটো এতিয়া মানে পইচাটো এনেই নষ্ট হৈছে এতিয়া আপোনাৰ মোৰো বেয়া লাগিছে বাৰু মইও গম নাপাওঁ ন এইটো কথা আজি গধূলি আহি পিছবেলালৈ মানে আপুনি মই ৰাখি থ'ম এক কেজি মাংস আপুনি লৈ যাব আৰু দেই আৰু বেয়া চেয়া নাপাব আৰু মানে এই ভুল হৈ যায় আৰু মানুহৰ কেতিয়াবা ঠিক আছে হ'ব দিয়ক